হেল্ল' কোনে কৈছে অঁ হয় কোৱাচোন অঁ ঠিক নম্বৰতে লগাইছা দিয়া অঁ কোৱা চিট আছে তোমাক বা কেনেকুৱা ধৰণৰ লাগে চিংগুল লাগিব নে ডাবুল চিংগুল তোমাৰ টুৱেলভ থাউচেণ্ড আৰু যদি তুমি ডাবুল বিচৰা টেন থাউচেণ্ডৰ ভিতৰত হৈ যাব আৰু খানা তুমি ভালে পাবা তিনি টাইম তোমাৰ খানাটো ব্ৰেকফাষ্টে ডিনাৰ চিনাৰ গোটেইখিনি আৰু তোমাৰ ধৰা হেয়ি সপ্তাহটোতে দুদিন মাছ খোৱা বা দুদিন মাংস তাৰপিছত কণীও থাকিব আৰু তোমাৰ নন ভেজো থাকিব সপ্তাহত তেনেকৈ তোমাৰ হ'ব খানাটো তুমি বেয়া নোপোৱা আৰু পানীখিনি আমাৰ ইয়াৰ পূৰা পৰিষ্কাৰ পানী আৰু ৰানিং ৱাটাৰ পাবা অঁ নাই নাই সেইটোত তুমি প্ৰব্লেম নোপোৱাই আৰু কিবা অসুবিধা পালেতো আমি আছোঁৱেই আৰু তুমি ছোৱালী ইয়াতে তোমাৰ ফৰটি আছে ৰুটি তুমি আঠটামানত সোমালে ভাল হয় আৰু আমাৰ কাৰণেও একো অসুবিধা নহয় আৰু তুমিও অসুবিধা নোপোৱা সোনকালে আহি পালে নহ'লে জানাই কিমান প্ৰব্লেম নহ'লে হেৰি হ'বলগীয়া হয় অঁ অঁ তুমিও থাকিবা আৰু আঠটাত যদি তুমি ঘৰ সোমাই যোৱা তুমি সেইটো কাৰণে তোমাক কৈছোঁ আৰু খুলি আৰু তুমি আহিলে ইয়াতে ভালদৰে গোটেই কথাখিনি আলোচনা হ'ব দিয়া মোৰ তালৈ আহি যোৱা তুমি এদিন অঁ অঁ এনেই তুমি কেতিয়াৰ পৰা থাকিম বুলি ভাবিছা পোন্ধৰ তাৰিখৰ পিছত ঠিক আছে ইয়াতে খালি আছে তুমি আহিলেই হ'ল আৰু আধামাহৰ এনেকৈ আমাৰ প্ৰব্লেম হয় অলপ দিয়া ঠিক আছে মিলাই দিম দিয়া সেনেকৈ হেৰি কৰি পেলাই তুমি আহিলে হ'ল আৰু মোৰ লগত কথা পাতিবা আহি পেলাই অঁ মইতো ডেইলি থাকোঁৱেই ইয়াতে ঠিক আছে দিয়া